অঁ হেল্ল' অঁ আছানে ববী অঁ তোমাৰ ওচৰত সৰহকৈ গাখীৰ আছে বুলি কোৱা শুনিছোঁ কি কি ভিতৰত ৰাখিছে ম'হৰ গৰুৰ জাৰ্চি গৰুৰ ভাল গাখীৰ পামনে ভাল কোৱালিটীৰ গাখীৰ অঁ মোৰ অলপ সৰহকৈ অঁ মিঠাই বনাব লগা আছে তুমি কেনেকৈ দিছা জাৰ্চি গৰুৰ জাৰ্চি গাখীৰ আশী টকা এতিয়া ম'হৰ গাখীৰ ম'হৰ গাখীৰ কেনেকৈ দিছা ষাঠি টকাকৈ দিছা অঁ গৰুটো পঞ্চাছকৈ অঁ অঁ মোক বিছ লিটাৰমান লাগিব বিছ লিটাৰ লাগিব অঁ মোৰ সৰহকৈ মিঠাই বনাবলগীয়া হৈছে অঁ কাহানিলৈ পাম অঁ অঁ অঁ অঁ অঁ অঁ মই পৰহিলৈ গৈ

অঁ অঁ গাড়ী দিবা নেকি অঁ অঁ গাড়ী লাগিব অঁ তুমি পঠিয়াই দিবা তেতিয়াহ'লে অঁ অঁ একো অসুবিধা নহয় নহয় অঁ অঁ ঠিক আছে হ'ব তেতিয়া